অঁ হেল্ল' এই চাহত কলম দিয়া হ'ল নে কি আমাৰ দি দিয়া হ'ল অঁ কিমান ল'লে বিঘা অঁ চৈধ্যশকৈ ন

আমাৰ হেৰি কি কয় যে দিয়া হ'ল গোটেই ডখৰত দিয়া হ'ল অঁ অঁ এই গুড়ি কলম দিলে মানে হেৰি লৈছে দুই হেজাৰ লৈছে আৰু ওপৰত সাৰৰ কলম দিলে মানে চৈধ্যশকৈ লৈছে তেনেকৈ আমাৰ গোটেই কেইডখৰ দিয়া হ'ল বাৰু এতিয়া তলৰ ডাল বাচিবলৈ আছে আৰু অঁ এইবাৰ আমি হেৰি প্রাঞ্জল হেৰিয় বৰ্তা পৰা ল'লোঁ

লৈ আমি ঘৰখন ভালকৈ চলাম বুলি ভাবিছো আৰু হেৰি ডালবোৰ চাফা কৰিবলৈ আছে আৰু ডালবোৰ চাফা কৰা পাছত আমি কামবোৰ লগাম বুলি ভাবিছো পইচা যিমানখিনি বাচেগৈ সেইবোৰ আমি ঘৰৰ কামত লগাম বুলি ভাবি আছো তাৰপিছতে ছোৱালীজনী পঢ়ি আছে স্কুলত কলেজতো এডমিশ্যন দিবলৈ আছে সেই এডমিশ্যনতো পইচা দিবলৈ আছে তেনেকৈ মাহেকীয়া ফিছো দিবলৈ আছে সেইবোৰ কৰিম বুলি ভাবি আছো আমাৰ গাঁৱৰ হেৰি কি তাঁত বৈ কাপোৰ বিকি ছোৱালীজনী পঢ়াই আছে তেনেকৈও ভাল কাম কৰি আছে আমিও সেইবোৰে কৰিম বুলি ভাবি আছো মাকে আকৌ হেৰি কাপোৰ বৈ ছোৱালীজনীক বহুত ভাল হেৰি স্কুলতো পঢ়াইছে তেনেকৈ মানে ঘৰখনো চলাই আছে ভাল কামে কৰি আছে আমিও সেই বুলিয়ে কৰিম বুলি ভাবি আছো আৰু আৰু এজনে ভাল ব্যৱসায় কৰি আছে ব্ৰইলাৰ কামত হেৰি কৰি মেলি ব্ৰইলাৰ পুহি ধুনীয়াকৈ ঘৰখন চলাই আছে ব্ৰইলাৰ বিজনেছ ভাল ব্যৱসায় কৰি আছে আমিও সেই বাগানৰ কামতে ভাল কিবা এটা কৰিম বুলি ভাবি আছো আমাৰো ঘৰখন চলিবলৈ একো তেনেকুৱা দিগদাৰ নহয় বাৰু বাগানৰ চাহ খেতি থাকিলে মানে বহুত কণ সুবিধা হয় আৰু ল'ৰা ছোৱালীবোৰক আগুৱাই নিবলৈও আমাৰ একো অসুবিধা নহয় আমি সকলোৱে সেইবোৰকে কৰি মেলি চলি খাব লাগে আৰু হেৰিয়ৰ মানুহজনে আমাৰ হেৰি ব্যৱসায় কৰিয়ে এতিয়া চলি আছে ঘৰ চলাই আছে আমাৰ তিনিজনী ছোৱালী আমি বাগান কৰি মেলি চলি আছো আৰু ব্যৱসায় কৰি আছো বাগানত এইবাৰ বাগানৰ হাজিৰা দুশ বিছ টকা আছিলে এইবাৰ বেছি হ'ব বুলি কোৱা শুনিছো কিমান হয় এইবাৰ গম পাম আৰু দুশ বিশ টকাৰ ঠাইতে এতিয়া দুশ ত্রিছ টকা দহ টকাকৈ প্রতি বছৰে বাঢ়ে এতিয়া সিমানটোৱে বাঢ়িব যেন পাইছো কিমান হয় আমিও পাত ছিঙি ঘৰ চলাওঁ পাত সদায় আমি ছিঙিবলৈ যাওঁৱে ডেইলি আমাক দুশ বিছ টকাকৈ দিয়ে পাত ছিঙাত আৰু ঠিকাত ছিঙিলে মানে কিজি দহ টকাকৈ দিয়ে সেই তেনেকৈ ছিঙি আনি ঘৰ চলাই আছো ভাল লাগে এইবোৰ ব্যৱসায় কৰি কৰিলে আগবাঢ়ি গ'লে আমাৰ নিজৰে ভাল নিজৰ ঘৰখন চলে আমাৰ ল'ৰা ছোৱালীয়ে চলাব স্কুল পঢ়ি পঢ়ি আছে চলাবলৈ বহুত দিগদাৰ হয় নহ'লে সেইটো কাৰণে আমি বাগানৰ খেতিটো ভাল বুলি ভাবো আৰু বাগানৰ পাত ছিঙি উঠিয়ে হেৰি কি কয় যে দৰৱ মাৰিব লাগে ভিটামিন মাৰিব লাগে আৰু বেমাৰ ধৰিলে লগা লগ দৰৱ মাৰি দিব লাগে তেতিয়া অতি সোনকালে গছবোৰ ভাল হয় আৰু বাগানখনো পৰিষ্কাৰ হৈ থাকে হেৰি হয় পৰিষ্কাৰ হয় মানে বাগানখন তলত চাফা কৰি ৰাখিলে মানে ওপৰত গছজোপাই হাৱা পাই যে বহুত ধুনীয়াকৈ পাতবোৰ ওলায় সেই তেনেকৈ চলাই আছো আৰু ভিটামিনটো মাৰি থাকিব লাগে ছিঙাৰ পাছতে দুদিনৰ পাছতে ভিটামিনটো মাৰি দিব লাগে বহুত ভাল কাম দিয়ে তেতিয়া আমি আই এম চি কোম্পানীৰ পৰা হেৰি ভিটামিন মাৰিছিলো বহুত ভাল হ'ল চাহ বহুত ধুনীয়াকৈ পোখা দিয়ে একদম গছবোৰ ধুনীয়া হৈ থাকে সেউজীয়া হৈ থাকে ধুনীয়া পৰিৱেশ এটাও পোৱা হয় তেনেকৈ চাহ আৰু আমাৰ ইয়াতে হেৰি কাপোৰ বোৱা হেৰিতো আমাৰ তাঁতিশাল আছে সকলোৱে সেই তাঁতিশালত সেই তাঁতৰ আমাৰ চবেই ইয়াতেই হেৰি কৰে তাঁত বৈ মেলি কাপোৰ বিকে আমাৰ চাৰি পাঁচজনীমান লগ লাগি আমি এই তাঁত বও আৰু হেৰি কাপোৰবোৰ বিকো আৰু মানুহ আহিলে আমি সেইবোৰ ছাপ্লাই কৰো যদি মানুহ আহে বিচাৰিলে মানে আমি দিব পাৰো আমি হেৰি মাটি শালতে ব' আমাৰ হেৰিয় নাই সেই গোটেইখিনিয়ে লগ লাগি সেইটোকে কাম কৰি থাকো প্রতিজনীয়ে এটা এটা হেৰি ভাল কাম কৰিবলৈ আমি সদায় আগবাঢ়ি যাব বিচাৰো কিন্তু কিন্তু ল'ৰা ছোৱালীবোৰ পঢ়াব কাৰণে আমাৰ বহুত দিগদাৰ হয় নাই আমাৰ ঘৰত চাকৰি বাকৰি নায় ল'ৰা ছোৱালীবোৰ আগবঢ়াই নিবলৈ আমাৰ সেইবোৰ কষ্ট কৰি থকা হয় মানুহজনো হাজিৰা কাম কৰে বাগানৰ আমাৰ হেৰি বহুত বেছি আমি প্রফিট নাথাকে অকণমান কম হেৰিয়তে চলি থাকো আৰু ভাবিছো তাঁতৰ শাল আমি অকণমান বেছিকৈ কিনি আনি অকণমান বেছিকৈ বহাম বুলি আৰু পাঁচ ছয়জনীমান মানুহ লাগিব যদি পাৰো বঢ়াই ল'ব লাগিব ভৰাই লৈ আৰু পাঁচ ছয়জনীমান মানুহ গোটাই আৰু আমি বহলাব বিচাৰো তেনেকৈ যদি আৰু কোনোবা মানুহ আহে আহিব পাৰে কাৰোবাৰ যদি কৰিবলৈ মন যায় কৰিব পাৰে আছে নেকি কোনোবা খবৰ দিলে ভাল হ'ব আৰু কাপোৰ যদি কাবাৰ দৰকাৰ হয় আমি তেনেকেও বিক্রী কৰো যোৰ কাপোৰ গামোচা তাপা ছিংগলকৈ মেখেলা ডাঙৰ ডাঙৰ ফুল বাচিব সেয়া যদি দৰকাৰ হয় আমি দিব পাৰো যদি কোনোবা জইন কৰো বুলি ভাবিছে তেনেকেও কৰিব পাৰে আমি তাঁতৰশাল বেছিকৈ অকণমান শাল গোটাই মেলি আৰু ডাঙৰ কৰিব বিচাৰো আৰু আৰু বেলেগ কাম এটাও কৰিব কৰিম বুলি ভাবি আছো এতিয়ালৈকে একো থিৰাং হোৱা নাই আমি কৰিম বুলি ভাবিছো আৰু যোনটো হেৰি হয় সেইটো মিলাই লওঁ গোটেই পাঁচজনী ছজনীমান আমাৰ গোটৰ মানুহে সেইটো কথা চিন্তা কৰি আছে এখন ডাঙৰকৈ দোকান এখন দিয়া আৰু গাহৰি ফাৰ্ম এখন বনাই মেলি গাহৰি আপডাল কৰা আমাৰ গোটৰ দছজনী মানুহে আলোচনা কৰি আছে সেই গাহৰি ফাৰ্মখন আমি ডাঙৰ কৰিম বুলি ভাবি আছো যদি হেৰি এই জানুৱাৰি মাহতে আৰম্ভ কৰিম বুলি ভাবি আছো গাহৰি যদি কোনোবাই লৈ মেলি দিয়ে তেনেকেও আমি আধি লৈ পুহিম আৰু নিজেও গা আমি গোটৰ ফালৰ পৰা লৈ মেলি পুহিম বুলি ভাবিছো তেনেকৈ যদি চবে হেৰি কৰে সহায় কৰে আমি কৰিম আৰু প্রথমতে গঁৰালবোৰ পকাকৈ বনাম বুলি ভাবি আছো প্রায় দহটামান গাহৰি ল'ব পৰাকৈ তাৰছত দোকান এখনো দিম বুলি ভাবি আছিলো দোকানখন আৰম্ভ কৰা বাৰু দিন আমি থিৰাং কৰা নাই কোন দিনা পাৰো আমি দোকানখন আৰম্ভ কৰিব লাগিব দোকানখন' কা দোকানখন বাৰু হেৰিয়ৰ গেলামালৰে বুলি ভাবিছিলো প্রথমতে তাৰপিছতে আলোচনা কৰিয়ে সকলো দহজনী গোটৰ মানুহে আলোচনা কৰি গেলামালৰ নিদো বোলে কাপোৰৰ তেনেকৈ আমি কাপোৰ বৈ আছো তাঁতৰশালত তেনেকৈ কাপোৰ হেৰি বৈ আমি তাতে বিকিম বুলি আলোচনা কৰিছোঁ কি হয় চাই লওঁ সকলোৱে একে মত দিলেহে ভাল লাগে কৰি সেইটো কাৰণে চবে যদি একে মত দিয়ে তেতিয়া আমি কৰিম বুলি ভাবিছো চবে একেলগে কৰি যাম আমাৰ দছজনী গোটৰ মানুহ বহুত মিলা মিচাকৈ আমি কামবোৰ কৰো গোটেই দহজনীয়ে যদি এক গোট হৈ কৰিব পাৰো আমাৰ বহুত সফল হ'ব পাৰে সেইটো কাৰণে আমি ভাবি আছো কৰিম বুলি কিমানটো আগবাঢ়িব পাৰো চাওঁ আৰু হেৰি গাহৰি যদি হেৰিয়ৰ বেজী চেজী দিয়াৰ কোনো হেৰি মাহে মাহে দিয়াম বুলি ভাবি আছো সেইবোৰ আলোচনা কৰি আছো মাহে মাহে যদি বেজীবোৰ কেনেকৈ দিয়াব লাগে কোনটো হেৰিয়ত কৰিব লাগে আমি সেইটো সুবিধা ল'ম বুলি ভাবিছো কি কি কৰিব পাৰো চাওঁচোন বাৰু কৰিম চব কৰিম বুলিয়ে ভাবি আছো খালি তাঁতৰশালত আমি বহুত হেৰি প্রফিট পাইছো তাঁতশালখন আমি কৰিম বুলি ভাবি আছো বাৰু তাঁতৰশালত শাল পাতি আমি আৰু বঢ়াই মেলি আগবঢ়াই লৈ যাম আৰু আমাৰ সেইটো কাম কৰি ভালো লাগিছে সকলোৱে আমি আগুৱাই গৈ আছো উন্নতি সেইটোতে যেন বহুত আমি সফল হৈছো যেন লাগিছে আমি সেইটো কৰি হে চাওঁ কিমান পাৰো চেষ্টা কৰি চাওঁ গোটেই দহজনীয়ে আমি কৰিম বুলি হেৰি পাতিছো যেতিয়া কৰিমে